এটা সময় আছিল সাংবাদিকসকলে বিভিন্ন ঠাইলৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল আৰু সেই সময়ত কোনো ইলেক্ট্ৰনিক মাধ্যম নাছিল তেওঁলোকে যিটো দেখিছিল তাৰে তথ্যসমূহ লিপিবদ্ধ কৰি আনিছিল আৰু সেই তথ্যৰ ভিত্তিত তেওঁলোকে সংবাদসমূহ প্ৰচাৰ কৰিছিল বাতৰি কাকত ৰেডিঅ' টেলিভিশ্যন আদি মাধ্যমৰ জৰিয়তে আৰু বৰ্তমান যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ এই সময়ত বিজ্ঞানৰ উন্নতিৰ ফলত প্ৰচাৰ মাধ্যমসমূহৰ কাম কাজসমূহো উন্নতি হৈছে তাৰ লগতে এতিয়া ইলেক্ট্ৰনিক মাধ্যমসমূহৰ জৰিয়তে আপোনাৰ কেমেৰা আহিল আৰু সেই কেমেৰাৰ জৰিয়তে সমগ্ৰ ঘটনা বাণীবদ্ধ কৰি টি ভিৰ ৰূপালী পৰ্দাত আপলোড কৰাৰ দৰে এটি সুন্দৰ ব্যৱস্থা ৰূপায়িত হৈছে বৰ্তমান প্ৰাগ নিউজ নিউজ পৰ্টেল আদিসমূহৰ জৰিয়তে বাতৰিসমূহ সম্প্ৰচাৰ হৈ আছে আৰু ইয়াতে দুজন মানুহ বিশেষকৈ জড়িত হৈ থাকে এজন সংবাদদাতা সাংবাদিক আৰু আনজন হৈছে কেমেৰা পাৰ্চন এতিয়া এই দুইজনৰ একাত্মতাত বাতৰি এটা সংগ্ৰহ হয় আৰু সেই বাতৰি বাতৰি কেন্দ্ৰলৈ যায় আৰু কেন্দ্ৰত যিজনে বাতৰিটো সংগ্ৰহ কৰি নিয়ে তেওঁৰ জৰিয়তে বাতৰিটো লিপিবদ্ধ হয় আৰু তাত পঢ়োতাজনে বাতৰি পৰিৱেশন কৰে এতিয়া বাতৰি বিভিন্ন ধৰণৰ বাতৰিৰ বাবে বেলেগ বেলেগ সাংবাদিক আচলতে পূৰ্বতে নাছিলে যদিও বৰ্তমান আছে পূৰ্বতে মাত্ৰক আমি দেখিছিলোঁ যে খেল বিভাগত আৰু ৰূপালী পৰ্দা চিনেমা এই দুটা বিভাগত আমি সাংবাদিক বেলেগ বেলেগ সাংবাদিক দেখিছিলোঁ কিন্তু বাকী সাধাৰণভাৱে সৰ্বসাধাৰণে যিখিনি বাতৰি পৰিৱেশন কৰে সেই একেজন সাংবাদিকেই ইয়াক পৰিৱেশন কৰিছিলে আজিকালি কিন্তু বিভিন্ন ধৰণৰ বাতৰি বেলেগ বেলেগ পাঠভিত্তিকভাৱে অধ্যয়ন কৰি তেওঁলোকে নিজৰ নিজৰ একো একোজন সাংবাদিক গঢ়ি উঠে যেনে স্পৰ্টছ সাংবাদিক তথ্য চিত্ৰ সাংবাদিক এনেধৰণৰ কিছুমান সাংবাদিক থাকে আৰু এই সাংবাদিকসকলে নিজৰ নিজৰ ডিপাৰ্টমেণ্টটোৰ নিজৰ নিজৰ তথ্য সংগ্ৰহ কৰি বাতৰি সুস্থিৰভাৱে পৰিৱেশন কৰে গতিকে আগৰ তুলনাত বৰ্তমান ইয়াৰ পৰিসৰ আৰু প্ৰসাৰ বৃদ্ধি হৈছে তাৰ লগতে প্ৰযুক্তিবিদ্যাৰ ফলতো বিজ্ঞানে ইয়াক আগবঢ়াই দিছে